অ ক' ভালে ভালে তোৰ ভাল নহয় এই আৰু পথাৰৰ পৰা আহি পাইছোঁহিহে খেতি পথাৰ কেনেকুৱা হৈছে অ তাকে তাকে আমাৰো একে এয়া ধান এইবাৰ ভাল হোৱা নাই পোকে ধৰিছে গম পাইছনে হা অ তাকে পানী নাই এইবাৰ ধানত পোক লাগিছে অ তাকে এইবাৰ অৱস্থা একেবাৰে বেয়া হ'ব যেন পাইছোঁ

এই

ওম এই লোনটো লৈ লোনটো লৈ মেচিন চেচিন অলপ গোটাই ট্ৰেক্টৰ চেক্টৰ অলপ এখন গোটাই অলপ ভালকৈ কৰিলেহে হ'ব

কৃষকৰ এতিয়া সাত নম্বৰৰ কৃস্তিটো সোমাব বুলি কৈ আছে এতিয়া সোমোৱাই নাই মোৰো অ অ মোৰো মোৰো একেই এতিয়া সাত নম্বৰৰ কিস্তিটো সোমোৱাৰ কথা আছে সোমালেই কিবা এটা কৰিব পাৰিম আৰু অ দৰৱ মাৰিছেনি অ কিহৰ দৰৱ মাৰিছ'

অ ও ও

অ এই এইবিলাক খেতি পথাৰ ভাল নহয় আৰু কি মনো ভাল নহয় মাটিমাহ এতিয়া বৰষুণ দি আছে বৰষুণৰ কাৰণে সিঁচিবই পোৱা নাই এইকেইদিন একেৰাহে বৰষুণেই দি আছে মাটিমাহ হাল বোৱাই থোৱা আছে বাৰু অ আমি সিঁচিবই পোৱা নাই এতিয়া

শাক পাচলি শাক পাচলি মোৰ নাইকিয়া বাৰু বিশেষকৈ একেবাৰে লাই শাক কেইডালমান কৰিছিলোঁ তাকো বৰষুণে খুন্দি পেলালে ঠিক আছে যাম বাৰু এদিন ও ও

নাই নাই বেয়া কেলৈ পাম বেয়া কেলৈ পাম অকণমান

গৰু ছটা আছেগৈ আৰু

বলদহাল আৰু বলদহাল বিকিলোঁ এতিয়া দমৰাহাল ৰা ৰাখি থৈছোঁ চেউৰী ও অ

অ

বেংকলৈ যাব লাগিব এদিন মই তোমাক মই তোমাক জনাম বাৰু কোনদিনা যাওঁ ঠিক আছে অ